আমি বিয়াত আনন্দ কৰি বহুত ভাল পাওঁ সেইকাৰণে আমি গোটেই গাঁৱৰ মানুহখিনি মিলি বিয়া ঘৰত বিয়ানাম গাওঁ বিয়ানামৰ বহুত ভাগ আছে কিছুমান দুখৰ কিছুমান আনন্দ আনন্দ গতত গোৱাখিনি বহুত গোটেইখনে ভাল লাগে বিয়ানাম কিছুমান আকৌ দুখলগা আছে যেনে ছোৱালী বিয়াত উলিয়াই দিলে এখন ঘৰৰপৰা বেলেগ এখন ঘৰলৈ বিয়া দি দিলে সেইখিনি যিখিনি গাওঁ সেইখিনি হ'ল দুখ লগা গীত আৰু যিখিনি তুলনী বিয়াত বা বৰ বিয়াত যিখিনি আনন্দও কিছুমান আনন্দ লগা বিয়ানামো আছে সেইখিনি মানে দৰা ঘৰক জুৰি কইনা ঘৰে গায় কইনা ঘৰক জুৰি দৰা ঘৰৰ নামতীয়ে গায় সেইখিনি মানে কিছুমান বহুত আনন্দ বিয়ানাম আছে সেইখিনি আমি গাই বিয়াত বহুত ভালকৈ আমি বিয়াখন খাই মেলি আমি মানে বিয়াত খোৱাতকৈয়ো গানৰ গান গোৱাখিনিত আমি বহুত বেছি ভাল পাওঁ সেইখিনি আনি আমি আনন্দ উপভোগ কৰোঁ সংগীত নৃত্যৰ বাবে কিছুমান গানত আমি নৃত্যও প্ৰদৰ্শন কৰিব পাৰোঁ যেনে এজনী কইনা তুলনী বিয়াত কইনা মাকক যেতিয়া উলিয়াই আনে তেতিয়া আমি কিছুমান আ অলংকাৰ পিন্ধাই সেইখিনি আ অলংকাৰ পিন্ধাই ছোৱালজনীৰ ওচৰলৈ যেতিয়া কইনা কোলা ল'বলৈ আহে সেইখিনি নৃত্য কৰি আহোঁতে আমাৰ ৰাইজে বহুত মানে আনন্দ উপভোগ কৰে কাৰণ যিখিনি অলংকাৰ পিন্ধায় সেইখিনি মানে ধেমেলীয়া যেনে কিবা মালা এডাল পিন্ধাব কইনা মাকক বা কিবা গামখাৰু এযোৰ পিন্ধাব বা কিবা মুকুট এটা পিন্ধাব সেইখিনি মানে আমাৰ গাঁৱৰ মানুহবিলাকে সেইকণেই বেছি হেৰি পায় আৰু ফূৰ্তি পায় কাৰণ কেলে মাকক কইনা কোলা ল'বলৈ আহোঁতে কেনেকৈ সেইখিনি হেৰি কৰে সেইখিনিকে ৰাইজৰ আগত দেখায় দুগৰাকী মানে মাকক সজাই পৰাই সেইখিনিয়ে আনন্দ বুলি আমি ভাবোঁ আৰু কিছুমান ডাঙৰ বিয়াত বিয়ানাম গাবলৈ লৈ বহুত দুখত এখন ঘৰৰপৰা এখন ঘৰলৈ উলিয়াই দিয়া হয় সেইখিনি আকৌ মাক দেউতাকক জুৰি যিখিনি গান গায় সেইখিনি আকৌ গালে আমাৰ বহুত দুখো লাগে তথাপিও আমি এখন বিয়া বুলি ক'লে আনন্দৰ ঢৌটো বেছিহে উঠে এইখিনিয়ে আমি গাঁৱত কেইবাখনো বিয়া ওলালে আমি বহুত ভালেই পাওঁ তোলনী বিয়াই হওক বা ডাঙৰ বিয়াই হওক বা আমাৰ গাঁৱত বিয়া এখন ওলাইছে আমি বহুত ভাল পাওঁ বিয়াখনত খোৱা বুলিয়ে নহয় আমি গোটেই সমাজখন মিলি এখন ঘৰৰপৰা যদি এজনী ছোৱালী বেলেগ এখন ঘৰলৈ উলিয়াই দিয়া সেইটো এটা দুখৰ কথাই হ'লেও আমি বিয়াৰ দিনা বহুত আনন্দ কৰোঁ আৰু তোলনী বিয়া হ'লে এজনী ছোৱালীয়ে এখন ঘৰৰ কইনাকাললৈ যেতিয়া পৰিৱৰ্তন হয় তেতিয়া সেই ছোৱালীজনীক নোৱাই ধোৱাই গাঁৱৰ সকলো ৰাইজক মাতি খুওৱা বোওৱা ধুওৱা সকলোখিনি যেতিয়া কৰা হয় তেতিয়াতো আনন্দৰ ঢৌৱে উঠে সেই আনন্দ উপভোগ কৰি আমি বহুত ভাল পাওঁ বহুত দিন বিয়া সবাহ নুনালে আমাৰ ভালেই নালাগে আমি বিশেষকৈ খৰালি কালত বিয়া ওলালে আমি ভাল পাওঁ কাৰণ কেলে বাৰিষা বৰষুণ হয় খেতি পথাৰত লাগিব লাগে খৰালি দিনকেইটা আমাৰ অসমীয়া সমাজৰ কাৰণে একেবাৰে আজৰি দিন সেই দিনকেইটাতে আমি বিয়া হ'লে ভাবোঁ আৰু আমি এইকেইটা দিনত সকলো ক্ষেত্ৰতে বিয়াঘৰত বা দুদিনীয়াই হওক এদিনীয়াই হওক বৰ বিয়া আমি সহায় কৰিব পাৰোঁ তুলনী বিয়া হ'লেও আমি ৰাতিপুৱাৰপৰা গধূলিলৈকে থাকি মানুহঘৰৰ গোটেইখিনি দায়িত্ব পালন কৰিব পাৰোঁ বাৰিষা অলপ দিগদাৰ হয় বতৰ পানী বেয়া হ'লে বিয়া পাতিবলৈ কাৰণ কেলে ৰভা দিলে বা ৰভাখন দিয়াটোতো বাৰু হেৰিয়ে কিন্তু মানুহখিনি অহা যোৱা কৰি বিয়া ঘৰ বিয়া খাবলৈ আহিলেও ইমান বৰষুণত তিতি বুৰি কাপোৰ কানিও হেৰি হয় সেইকাৰণে আমি খৰালি বিয়া হ'লে বহুত ভাল পাওঁ আৰু আমি বিয়া ঘৰলৈ মানে বহুত ধুনীয়াকৈ ড্ৰেছ এটা পিন্ধি যাব পৰাতো আমাৰ এটা আনন্দ আমি ঘৰত যেনেকৈ থাকোঁ তেনেকৈতো বিয়ালৈ নেযাওঁ ভাল কাপোৰ এযোৰ বা আজি কি পিন্ধিম আজি কোনযোৰ কাণফুলি পিন্ধি গ'লে বা কোনযোৰ কাপোৰ পিন্ধি গ'লে আমাক বিয়াঘৰত সকলোৱে ক'ব যে বা তোমাক ভাল লাগিছে বা তুমি এইযোৰ কেতিয়া ল'লা এনেকৈ সুধিব সেইটো কাৰণে আমি ভাল কাপোৰ এযোৰ পিন্ধি বিয়ালৈ যোৱাটো আমি এটা আনন্দৰ বুলি ভাবোঁ আৰু সকলোৱে সেইটো ক্ষেত্ৰত অকল ময়ে নহয় গাঁৱৰ সকলো মহিলাই বিয়াখনত এই আজি আমুকৰ বিয়া কি পিন্ধিবি আমাৰ সেইটোৱে আলোচনা হয় ইজনীয়ে সিজনী কি পিন্ধি যাম কি এই এই এইযোৰ কাপোৰ আমি যোৱা এখন বিয়াত যোৱা মাহত এই আমুকৰ ঘৰত বিয়াত পিন্ধিছিলোঁ এই মাহত আকৌ একেযোৰ কাপোৰকে পিন্ধিম নে কাপোৰ নাই বুলি ভাবিব সেনেকৈ আলোচনা কৰোঁ কৰি পাৰিলে নতুন কাপোৰ এযোৰ পিন্ধিম বা এইযোৰ কাপোৰ পিন্ধিলে কিমান ভাল লাগিব সেইভাগেই আমি ইজনীয়ে সিজনীয়ে কথা বতৰা পাতি বিয়াত আনন্দ উপভোগ কৰোঁ আৰু এইখিনি আনন্দ উপভোগ কৰি থাকিয়ে আমি ভাল পাওঁ কাৰণ কেলে দুখত থকাটো নিবিচাৰোঁৱে কিন্তু হ'লেও কেতিয়াবা বেয়া দিন আহে বেয়া হেই আহে এতিয়া আমাক দুখো দুখতো কৰিবলগীয়া হয় হ'লেও আমি বিয়াবিলাকক বিশেষ আমি দুখ বুলি নেভাবোঁ যিমান দুখত থাকিলেও বিয়াঘৰলৈ গ'লে বিয়া বুলি ক'লে এটা আনন্দ মুহূৰ্ত মনলৈ আহিয়ে যায় সেইকাৰণে আমি বিয়া বুলি ক'লে মানে বহুত ভালেই পাওঁ যিমান বিয়া ওলাই গাঁৱত সিমানেই ভাল পাওঁ আমি কওঁহে যে বিয়া এখন নাই আমাৰ গাঁৱত এইবছৰ কেলে যদি বোলে এই বিয়া ওলাইছে আমুকৰ সৰু চোৱালীজনী বিয়া হ'ল আমি তেতিয়া ভালেই পাওঁ আজি এই আমুকত বিয়া এখন ওলালে আমি ভালেই পাইছোঁ পায় বিয়া বুলি ক'লে আমাৰ গাঁৱলীয়া সমাজৰ মানুহখিনি ইমানেই ভাল পায় সেইখিনিয়ে কথা মানে কেনেকৈ বুজাম আৰু বিহু বিয়া বিহুটো আহিলে ধৰি লওক ৰঙালী বিহুটো আহিলে আমাৰ যেনেধৰণে আনন্দ উপভোগ কৰোঁ সেইধৰণে বিয়াখন আহিলেও আমাক এই আমুকৰ ঘৰত বিয়া কেনেকৈ কি পিন্ধিম কেনেকৈ যাম কিমান সময়ত যাম ইজনীয়ে সিজনীক চিঞৰ বাখৰ কৰি গৈ আকৌ বিয়াখন অন্ত নোহোৱালৈকে আহিবলৈয়ো মন নেযায় আমাৰ মানে ভাষা নাই বিয়া বুলিলে আমি বহুত আনন্দ পাওঁ